আচ্ছা দাদা মই অৰ্ডাৰ এটা দিছিলোঁ আপোনালোকৰ অনলাইন চাইটত অৰ্ডাৰটো মই খানা দিছিলোঁ খানাটোত এতিয়া মোৰ কিছুমান বস্তু কেনচেল কৰিব লাগে তাৰ ভিতৰত মই দিছিলোঁ প্ৰথম এটা বিৰিয়ানী দিছিলোঁ আৰু এটা চিকেন ৰ'ল দিছিলোঁ তাৰপিছত তাতে চাউ এটাও দি দিলোঁ মই ভুলতে হেঁ এই চাউটো এতিয়া মই ডিলিট কৰিব লাগে মানে এইটো মোক নালাগে চাউটো কাৰণ মই এতিয়া অলপ পইচাটোও বেছি হৈ গ'ল সেইটো কাৰণে মোৰ চাউটো নালাগে ঠিক আছে এতিয়া চাউটো আপোনালোকে ৰিম'ভ কৰি দিয়ক এতিয়া সেইটো আপোনালোকে ৰিম'ভ কৰি দিব নে মই নিজেই ৰিম'ভ কৰিব পাৰিম এপত মই যদি পাৰোঁ মই কেনেকে কৰিম সেইটো আপুনি মোক কৈ দিয়ক তেতিয়া মই নিজেই কৰিব পাৰিম ৰিম'ভ আৰু বাকী খানাখিনি ভালকে বনাই পেলাই দিব এই বস্তুটো মানে অৰ্ডাৰ দিওঁতে মোৰ ভুলতে চাউটো মই অৰ্ডাৰ দি পালোঁ এইটো মোক দৰকাৰ নাছিলে চাউটো মোক অকল আপোনাৰ বিৰিয়ানী আৰু চিকেন ৰ'লটোহে লাগিছিল আঁতৰাব পৰা বস্তুটো আঁতৰাব বিচৰা মই বস্তুটো হ'ল চাউটো বাকী বিৰিয়ানী আৰু চিকেন ৰ'লটো মোক লাগিব অৰ্ডাৰটো ঠিক আছে